হয় মোৰ নিজৰ ব্যক্তিগত লক্ষ্য আছে আৰু সেই লক্ষ্যটো সম্পূৰ্ণ কৰিবলৈ মোৰ মই মোৰ লগৰবোৰৰ পৰাও উৎসাহিত হওঁ আৰু সেইবোৰ প্ৰাপ কৰিবলৈ মই মোৰ মোৰ যোনবোৰ বিৰোধিতা মই তেওঁলোকৰ পৰা অলপমান অনুপ্ৰাণিত হওঁ যি যিহেতু মোৰ সপোনটো অতি সহজ নহয় কিন্তু মই সেইটোৰ বাবে বহুতো ধৰণৰ কষ্ট চেষ্টা আৰু কাম কৰি আগুৱাই গৈ আছোঁ যিমান পাৰোঁ যিমান প প্ৰাপ্ত কৰিব পাৰোঁ সিমানলৈকে যিমানটো বিচাৰিছোঁ তাৰ প্ৰাপ্ত অলপমান হৈছে কিন্তু আৰু বহুতো আমি মই প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইবোৰ প্ৰাপ্ত কৰিবলৈ মোৰ লগৰবোৰে আৰু মোৰ ঘৰৰ মোৰ ঘৰৰ মা দেউতাই মোক বহুতো ধৰণৰ সহায় সহযো সুবিধা আগবঢ়াইছে